হেল্ল' নমস্কাৰ

হয় হয় মোৰ গুটিৰ দোকান আছে হয় মোৰ ওচৰত আপোনাৰ হাইব্ৰ্ৰীড মূলা পোৱা পাব সেইটো মূলা আপোনাৰ ছাইজটো ডাঙৰ হ'ব আৰু পাতখিনিও বহুত বহল হ'ব আৰু তাৰপিছত লাইও আছে আপোনাৰ হাইব্ৰ্ৰীড লাই আপুনি এতিয়া হাইব্ৰীড হাইব্ৰ্ৰীড লয়নে এনেকুৱা জেনেৰেল লয় সেইটো আপোনাৰ ওপৰত কথা যদি হাইব্ৰ্ৰীডটো লগায় হয় হয় হাইব্ৰ্ৰীডটো আপোনাৰ মানে জোপোহাটো ডাঙৰ হ'ব পাতখিনি আপোনাৰ বহল বহল হ'ব আপোনাৰ এই চাৰি পাঁচখিলা পাত যদি চিঙে আপোনাৰ এক কেজি আধা কেজি তেনেকুৱা হৈ যায় সেইকাৰণে হাইব্ৰ্ৰীডটো পৰাপক্ষে হাইব্ৰীডটো হাইব্ৰীডৰ গুটি পেলাব লাগে হাইব্ৰীডৰ তোমাৰ এতিয়া আহিব এতিয়া তুমি আহি পেলাই চাই ল'লে মানে তোমাৰ তেতিয়া হ'ব মানে কি তোমাক যদি এতিয়া মই দামটো কৈ দিওঁ তুমি চিন্তা কৰিবা এইটো ৰেটটো মোৰ নিমিলিব অঁ তোমাক কি কি গুটি লাগে বাৰু ধনিয়াও ধন অঁ ধন অঁ ধনিয়া অলপ লৈ ল'বা গুটি ধনিয়াটো মানে কি অঁ তেতিয়া ধনিয়াটো এই মূলা লাই আৰু ধনিয়াটো থাকিলে তিনিওটা তেতিয়া মানুহে নিব মোৰ চিম নহয় মোৰ শিমলগুৰিত আছে দোকান শিমলগুৰি আপোনাৰ নগা বিল্ডিঙৰ ওচৰতে আছে দোকান চাবা ঠিক আছে ঠিক আছে অঁ অঁ ধন্যবাদ